খেতি কৰোঁতে আগতে গৰু দি হাল বোৱা হৈছিলে নাঙল দি নাঙল লাগে মৈ লাগে যুঁৱলি লাগে মৈ টগা লাগে নাঙলটো আকৌ হাল বাবৰ কাৰণে যুঁৱলি গৰু কান্ধত দি গৰু কান্ধত লগাই মৈ টগাটো সহ তাৰপাছত মৈখনত লগাই মৈখন মাটি সমান কৰিবৰ কাৰণে মৈ দিয়া হয় মৈখন লগা হয় হাল বোৱাৰ পাছত তেতিয়া মাটিটো সমান হয় তেতিয়া ভাল হয় আৰু তেতিয়া মাটিটো সমান হোৱাৰ পাছত বোকাৰে সমান হয় বোকা যেতিয়া দিব তাৰপাছত ধান লগাব পাৰি আৰু তেনেকে আগতে গৰু দি খেতি কৰা হৈছিল আজিকালি নাই সেইবোৰ আজিকালি আজিকালিতো ট্ৰেক্টৰ দি বোৱা হয় খে হাল ট্ৰেক্টৰ দি বোৱা হয় ট্ৰেক্টৰ দিয়ে মৈ দি মৈ দিয়া হয় মাটি সমান কৰা হয় তেনেকেই আৰু তেনেকে খেতি কৰা হয় ধান ৰুৱা হয় ধান ৰুই ৰুৱা হয় ৰুই কৰি ৰুৱা চাৰি পাঁচ মাহৰ পাছত আকৌ ধানটো পকে পকে পকাৰ পাছত আকৌ কাটিব লগা হয় কাটি আকৌ কাটোতে আকৌ ধানৰ ধান কাটে কাটি পেলাই আকৌ কঢ়িয়াব লগা হয় কঢ়িয়াই কৰি আকৌ ঘৰত আনোঁ ঘৰত আনি কৰি আকৌ কি কৰোঁ গৰু দি আকৌ গৰু দি ধুনীয়াকৈ মৰণা মৰা হয় মৰণা মাৰি কৰি ৰ'দত শুকোৱা হয় ধানটো শুকোৱাই মেলি আকৌ ভঁৰালত ভৰোৱা হয় তেনেকে কৰা হয় আৰু খেতি তাৰপাছত আজিকালি সেই আজিকালি সেইটো নাই আৰু আজিকালি হ'ল কি আজিকালি হৈছে ট্ৰেক্টৰ দিয়ে মেচিন মেচিন ট্ৰেক্টৰ দিয়ে হাল বোৱা হয় ট্ৰেক্টৰ দিয়ে মৈ দিয়া হয় মাটি সমান কৰা হয় তাৰপাছত আকৌ মৰণা মৰাও মেচিন ওলাই গৈছে মৰণাও আকৌ ট্ৰেক্টৰ দিয়ে মৰণাও আৰু মেচিন দিয়ে মাৰে মেচিন দিয়ে মাৰে আজিকালি সহজ হৈ পৰিছে আৰু মেচিন দি মাৰে মাৰি কৰি ধুনীয়াকে আমাৰ আজিকালি ইজি হৈ গৈছে পুৰা মানে আৰু মাৰি কৰি ধুনীয়াকে আপোনাৰ আগতে ধান বা দিব লগা হৈছিল আজিকালি বা দিবও নালাগে তেনেকে ৰ'দত শুকোৱাই ভঁৰালত ভৰাই দিয়া হয় বঢ়াই কৰি তেনেকে কাটি কৰি আৰু তাৰপাছত আৰু বিহু পায়েহি বিহুত আৰু কি কৰোঁ বিহু পায়েহি বিহুত বিহুলৈ একমাহ মানৰ আগতে ধানবোৰ শুকোৱাওঁ ছয় সাত মোন মান ধান শুকোৱা হয় শুকোৱাই কৰি মাঘৰ বিহু পায় আৰু আহে আৰু ছয় শুকোৱা হয় শুকোৱাৰ পাছত আৰু মিললৈ লৈ যাওঁ মিলত আকৌ আপোনাৰ জাগাই নাপায় মানুহ এক মাহৰ আগৰ পৰাই বিহু বিহু বিহু বিহু বুলি গোটেই মানুহ মিলত হেঁচ খাই থাকে জাগাই নাপায় ৰাতি এটা দুটা বজালৈকে ধান মিলতে থা থাকিব লগা হয় বনাবৰ কাৰণে বিহু বুলিয়েই মানুহে মানুহ মানে ইমানেই হয় মিলত আৰু তাৰপিছত ধান চান বনাই কৰি আনাৰ পিছত বৰা চাউল জহা চাউল এনেকে বনাই কৰি আনোঁ আকৌ কি কয় বৰা চাউলৰ জলপান বনাই ঢেঁকী দি কৰি বনাই কৰি ঢেঁকী চেকী দি কৰি জৰা বৰা চাউলৰ জলপান বনায় সান্দহ বনায় পি আকৌ পিঠাগুৰি খুন্দে পিঠা বনায় তেনেকে বিভিন্ন ধৰণৰ পিঠাবোৰ বনোৱা হয় আৰু তেতিয়া বিহু অলপ ভাল লাগে